প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে আমাৰ জীৱনটোৱে আচলতে সলনি কৰি পেলাইছে বুলি ক'ব লাগিব কাৰণ বহু ক্ষেত্ৰত বহু কৰ্ম প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে সহজলভ্য কৰি তুলিছে আমি ঘৰতে থাকিয়ে দূৰ দূৰণিৰ খবৰ ল'ব পাওঁ দূৰ দূৰণিৰ কথা জনিব পাৰোঁ ঘৰতে থাকি আমি ব্যৱসায় বাণিজ্যৰ কথা কাম কাজ কৰিব পাৰোঁ ফেচবুক হোৱাটচেপ মাধ্যমেৰে আমি বাৰ্তাবোৰ প্ৰেৰণ কৰি ব পেলাই লগতে নিজেও পাব পাৰোঁ মনোৰঞ্জন অধিক পৰিমাণে লাভ কৰিব পাৰোঁ ইন্টাৰনেটৰ জৰিয়তে এখন দেশে আন এখন দেশৰ লগত সংযোগ সীমা অতি সহজে বাণিজ্য ক্ষেত্ৰতে হওক অৰ্থনৈতিক ক্ষেত্ৰতে হওক অতি সহজে ধৰি ৰাখিব পাৰে আৰু শিক্ষাৰ ক্ষেত্ৰটো ইন্টাৰনেট আদিয়ে ক্ষেত্ৰতেই লাভাম্বিত কৰি তুলিছে আৰু এই প্ৰযুক্তিবিদ্যাৰ বাবে যিকোনো টিকেট কটা হোটেল বুকিং কৰা পে'মেণ্ট ক'ৰা বেংকিঙৰ কিবা কাম কৰা বজাৰৰ পৰা কিবা কিনা আজিকালি বজাৰত কিবা এটা কিনিব গ'লেও ফোনপে' বা গুগল পে' জৰিয়তেহে পে'মেন্ট কৰা হয় মানুহৰ হাতত নগদ যিটো ধন নগদ ধন থাকিলে আচলতে পইচাটো নষ্ট হোৱা বহুত পৰিমাণে চান্স থাকে সেই বস্তুটো আচলতে নাইকিয়া হৈ গৈছে তাৰমানে মানুহে ফোনপে' গুগল পে' বেছি ব্যৱহাৰ কৰিবলৈ ল'লে এনেদৰে সমাজখন বহু পৰিমাণে প্ৰযুক্তিবিদ্যাই আগবঢ়াই নিছে আগৰ দিনত মানুহে খোজকাঢ়ি বহু দূৰ যাবলগীয়া হৈছিলে কিন্তু আজিকালি গাড়ী ব্যৱহাৰ কৰিলে আৰু যি কলমে লিখি যেতিয়া অফিচ কাৰ্যালয়বিলাকত কাম কৰিছিল আজিকালিটো লেপটপ ব্যৱহাৰ কৰা হ'ল কম্পিউটাৰ ব্যৱহাৰ কৰা হ'ল কিন্তু এটা কথা এইটোও হ'ব লাগিব এটা ঋণাত্মক দিশো আছে যে প্ৰযুক্তিবিদ্যাই আমাক সকলোকে এলেহুৱা কৰি তুলিছে বহু ক্ষেত্ৰত যি মানুহে বাটকুৰি বাই কাম কৰিবলগীয়া হয় সেই মানুহে ঘৰতে থাকিয়ে কাম কৰিব শিকিছে তাৰফলত এলেহুৱা হৈছে কলমে কাম কৰাতকৈ যেতিয়া কম্পিউটাৰত কাম কৰিবলগীয়া হৈছে চকু বেয়া হৈছে আৰু ফেচবুক হোৱাটচেপৰ যিটো ধনাত্মক দিশ আছে তাতকৈ বেছি ঋণা ঋণাত্মক দিশটো বেছি গুৰুত্ব দিছে মনোৰঞ্জনৰ ওপৰত অতি বেছি গুৰুত্ব দিছে তাৰপৰা দুই এটা কথা শিকা দুই এটা খবৰ বা বাতৰি লোৱা দুই এটা কথা আনক শিকোৱা বাদে তেওঁলোকে তাত টিকটক ৰীল এইবোৰৰ ওপৰত বেছি গুৰুত্ব দিছে নিজৰ দেহ বিক্ৰী কৰাৰ দৰে হৈছে নিজৰ দেহ আনক দেখুৱাইছে নিজৰ দেহক লৈ মনোৰঞ্জন কৰিব লৈছে ত' এনেদৰে কিছুমান ঋণাত্মক দিশ বেছি গুৰুত্ব হৈছে তাৰ বাহিৰেও শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰটো এই ঋণাত্মক দিশটোৱে অতিকৈ প্ৰভাৱ পেলাইছে কাৰণ শিক্ষাৰ্থীসকলে ইউটিউব বা ফেচবুক হোৱাটচেপৰ জৰিয়তে বিশেষকৈ হোৱাট ইনষ্টাগ্ৰাম আৰু ইউটিউবৰ জৰিয়তে বহু পৰিমাণে বহু তথ্য পাব পাৰি বহু জ্ঞান অৰ্জন কৰিব পাৰি ঘৰতে থাকি তেওঁলোকে শিক্ষা লাভ কৰিব পাৰে কিন্তু এই ক্ষেত্ৰত যেন শিক্ষাৰ্থীসকলৰ শিক্ষা লাভৰ অবিহনে তেওঁলোকে মনোৰঞ্জনৰ ওপৰত বেছি গুৰুত্ব দিছে ফেচবুক হোৱাটচেপত নিজকে ৰীল বনাই ব্যস্ত ৰাখি নষ্ট হৈ গৈছে সৰু সৰু ল'ৰা ছোৱালীবিলাকো আজিকালি ৰীল বনাই পেলাই নিজৰ জীৱন নিজৰ ব্যক্তিকেন্দ্ৰিক হৈ পৰিব পৰিব গৈছে ত' এনেদৰেই আচলতে ধনাত্মক আৰু ঋণাত্মক দুইটা দিশে আগ আগবঢ়িছে আগবঢ়াই নিছে প্ৰযুক্তিবিদ্যাই